হেল্ল' বৰা ৰেষ্টুৰেণ্ট হয়নে মই আপোনাৰ ৰেষ্টুৰেণ্টৰপৰা চাওমিন অৰ্ডাৰ দিছিলোঁ কিন্তু মোৰ ইয়াত বেলেগহে আহিলে এতিয়া মই কি কৰিম বাৰু মই মোৰ পইচাটো কেনেকৈ ঘূৰাই পাম